হেল্ল' অঁ হয়

অঁ তেনেকৈটো বাৰু হ'ব নালাগে বাৰু কোনোতো কম্প্লেইণ অহা নাছিলে মইতো বাৰু এইবিলাক চোৱা চিতা নকৰোঁ এই কাম কৰাকেইজনী দিয়া মানুহকেইজনীয়ে কিবা খেলি মেলি কৰিলে নে কিয়েনে হ'ব বাৰু তেনেকৈতো এদিনো শুনা নাই অহা নাই কম্প্লেইন মই কিবা এটা কৰি অলপ হেৰি কৰিম বাৰু কি কয় অলপ কথা পাতি মিলাম বাৰু যদি গৈছে তেনেকুৱাতো এদিনো যোৱা নাই বাৰু এই ল'ৰাকেইটাই দিয়া ল'ৰাকেইটাই যদি কিবা কৰিলে সেয়াহে মই বাৰু নাজানো মইটো দিয়া নাই বাৰু অঁ অঁ অঁ অঁ হ'ব বাৰু মই কিবা এটা মিলাই দিম বাৰু কেতিয়াবা দৰকাৰ হ'লে আৰু ক'ব হ'ব বাৰু দিয়া হা হা কি কৈছা তেনেকৈ আকৌ বেলেগক নক'বা আৰু আকৌ পোক ওলাইছে বুলি আকৌ মোৰ হেৰিটো বেয়া হ'ব নহয় ৰেকৰ্ডটো মই বাৰু চোৱা চিতি কৰিম ল'ৰাকেইটাকো বুজাম চাই মেলি দিবা বুলি দেই অঁ হ'ব দিয়া